হয় আমাৰ অঞ্চলত এখন চিভিল হস্পিটাল আছে যাৰ নাম হৈছে কুশল কোঁৱৰ চিভিল হাস্পাতাল য'ত আমি ৰাতিপুৱা সোনকালে গৈ মাত্ৰ দহ টকা দি এটা টিকেট ক্ৰয় কৰি আমি সেই টিকেটৰ জৰিয়তে আমি সকলো ধৰণৰ এক্স ৰে' চিটি স্কেন এম আৰ আই ইত্যাদি আমি অতি সহজতে কৰিব পাৰো আৰু আৰু বেলেগ পৰীক্ষাসমূহ যেনে তেজ পৰীক্ষা প্ৰস্ৰাৱ পৰীক্ষা চিটি স্কেন ৰক্তচাপ আদি কৰিবলৈ আমি কোনো ধৰণৰ বেলেগ জেগালৈ আমি যাব নালাগে সকলো সেই হস্পিতালত ধুনীয়াকৈ উপলব্ধ আছে আৰু আমি অতি সহজতে কৰিব পাৰো আৰু সেই তাৰ ৰিপৰ্টসমূহ আমি ম'বাইলতো পাই যাব পাৰো অথবা আমি তালৈ গৈও ল'ব পাৰো আৰু তাত যোন সকলে এই আ আপোনাৰ তাত যোনসকলে এক্স ৰে' চিটি স্কেন আৰু এম আৰ আই কৰে তেওঁলোক খুব তেওঁলোকে খুব ভালদৰে এইবোৰ কৰি তোলে আৰু অকণো আপুনি চিন্তা কৰিব নালাগে বহুত ভালদৰে তেওঁলোক ভালকৈ পঢ়ি শুনি এইবোৰ কৰে প্ৰস্ৰাৱ পৰীক্ষা চিটি স্কেন ৰক্তচাপ আদি তাতে খুব ধুনীয়াকৈ হৈ যায় আমি মাত্ৰ দহটকীয়া মূল্যৰ সেই টিকেটতো ক্ৰয় কৰি লাইন ধৰি আপুনি নিজৰ নামটো লিখাই পিনি ধুনীয়াকৈ টেষ্ট চেষ্ট কৰি আপুনি বাকী একো চিন্তা কৰিব নালাগে আপুনি জাষ্ট আপোনাৰ ম'বাইল নংটো তাত দি থৈ আহিব আৰু ৰাতিলৈ আপোনাৰ সেই ম'বাইল নংতে আপোনাৰ সকলো আপোনাৰ এম আৰ আই হওক চিটি স্কেন হওক এক্স ৰে' হওক আপোনাৰ ৰক্ত পৰীক্ষা হওক চিটি স্কেন হওক সকলো পৰীক্ষাই আপোনাৰ সকলো পৰীক্ষাই আপোনাৰ ৰিজাল্টসমূহ ৰাতিলৈ আপুনি আপোনাৰ ম'বাইল ফোনটোতে উপলব্ধ হৈ যাব আৰু আপুনি অতি সহজতে সেইবোৰ চায় ধুনীয়াকৈ আপুনি নিজেও বুজিব পাৰে কিছু কিছু কথা ইমান ধুনীয়াকৈ কৰাই দিয়ে